আমি সৰুতে গৰু চৰাইছিলোঁ গৰু চৰাওঁতে কিছুমান খেল আমি খেলি আছিলোঁ যেনেকৈ হোলাং খেল বুলি কয় চেঁচো খন্দা এডাল বাঁহৰ মাৰি জোঙালি এই চেঁচো খান্দিছিলোঁ চেঁচো খান্দোতে এই কোনে কেনেকৈ এই কোবত মাৰি মাটিত গোচ খুৱাই ইটোৱে সিটোৰ শিলাংকেইডাল পেলাব লাগে যিয়ে পেলাব সিয়ে চেঁচো দহজনী পাব তেনেকৈয়ে আমি খেলিছিলোঁ সেইটো আমাৰ এই একেবাৰে আগৰ সৰুতে খেলিছিলোঁ পুৰণা খেল তাৰপৰা আৰু এবিধ আমি খেলিছিলোঁ এইটো হেৰি এই কি বুলি কয় সেইটো

কি খেল বুলি কৈছিলে দেই বিটি খেল আমি বিটি খেল এডাল দলি চপৰা দুটামানত এডাল মাৰি থৈ মাৰিডাল এমোৰে মাৰি দিওঁ আৰু ওপৰলৈ উৰিলে এই হোলাংডালে খুব কোবত মাৰোঁ কোনে কিমান দূৰত পেলাব লাগে সিয়ে জিকিব আৰু সেই বিটিডাল কোনোবাই ধৰিব পাৰিলে মই আউট হ'ম ধৰিব নোৱাৰিলে মই সেই জিকিম আৰু মই বহুত দেৰিলৈকে থাকিম তেনেকুৱা খেল কিছুমান আমি সৰুতে খেলিছিলোঁ আৰু গাঁৱৰ ঘৰত বল খেলো খেলে ওচৰতে আমাৰ ওচৰতে বল খেল আছে এইবাৰ বল খেলৰ মেচো হৈছিলে তাতো আমাৰ গাঁৱৰ ল'ৰা দুটামানে ভাল খেলে

অৱশ্যে শেষলৈকে ফাইনেললৈকে থাকিবলৈ নাপালে নাপালে যদিও ভাল খেল কিছুমান দেখুৱালে আৰু কিছুমান খেল আছে আমি সৰুতে খেলিছিলোঁ কাবাডী খেল খেলিছিলোঁ খুব তাৰপৰা কাবাডীত আমি ঠিকেই আছিলোঁ তাৰপিছত আৰু খেলিছিলোঁ এই হাই জাপ পুল জাপ তাৰপিছত আকৌ লং জাপ এইবোৰো খেলিছিলোঁ মই কিন্তু হাই জাপত ভালেই খেলিছিলোঁ হাই জাপত পাঁচ ফুট আঠ এঞ্চিলৈকে মই মাৰিব পাৰিছিলোঁ এতিয়া সেইটো সময় নাই আৰু পুল জাপতো ন ফুটলৈকে মাৰিছিলোঁ সিমানে আৰু অঁ টেকেলি ভঙা আৰু এটা আমি খেলিছিলোঁ আমি সৰুতে স্কুলত টেকেলি ভঙা টেকেলি ভঙাটোত বৰ জমে বৰ হাঁহি উঠে একপাক যেতিয়া চকু বান্ধি ঘূৰাই দিব তেতিয়া দিশ নিৰ্ণয় কৰিব নোৱাৰি আৰু গৈ গৈ মানুহৰ মাজতে মাৰিবলগীয়া হয় তো মানুহে হাঁহি একদম বেলেগ ফূৰ্তি আৰু সেইটো এটা অৱশ্যে কিছুমানে কাচিৎ পাৰে আৰু যিটোৱে কাচিৎ পাব পাৰে আৰু সেইজনে আৰু ফাৰ্ষ্ট পাইজ পাবগৈ আৰু তাৰপিছত আকৌ আৰু এটা খেল আছিলে কল এডাল দিব কলডাল একদম তাতে মিঠাতেলো লগাই দিব ওপৰত পইচা পাঁচশ টকীয়া নোট এটা থৈ দিব সেইটো আনিব লাগে নাই নোৱাৰে কোনেও নোৱাৰে কিছুমানে বালি লগাই লয় বালি লগালে নিদিয়ে খেলিবলৈ কিছুমানে ধূলি লগাই লয় ধূলি লগালেও খেলিবলৈ নিদিয়ে লাষ্টত এটা কথা হয় মানুহখনে উঠোঁতে উঠোঁতে অকণমান হেৰি হয় খহটা হয়গৈ আৰু পাছত কেইটামানে লাষ্টত পাৰেগৈ কোনোবা এজনে তেনেকৈয়ে প্ৰাইজটো পায় আৰু তাৰপিছত আৰু আৰু নোৱাৰো কি আৰু মাৰ্বল খেলিছিলোঁ খুব মাৰ্বল হেৰি গাঁ আমাৰ গাঁও ঘৰত এই যেই যেনেকৈ যিমান গোটাব পাৰে সিমানে গৌৰৱৰ কথা আৰু কিছুমানে পাঁচশলৈকে গোটাই জেপত অকল মাৰ্বল ঝনক ঝনক কৰিয়ে থাকিব আৰু কৰি পিনে এইটো জিকা জিকি আছে প্ৰথমতে এটা এটা মাৰি ল'ব গপ আছে গাঁত আছে গাঁতৰ ওচৰৰ যি পাব বা গাঁতত যি সোমোৱাব সি ফাৰ্ষ্ট হ'ব তাৰপৰা দুৰে দুৰে থকাবোৰ ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ হ'ব আৰু পাছত গৈ থৈ গোটেইকেইজনৰ মাৰ্বল একেলগতে লৈ মাৰি পেলাই তাক লগাব লাগিব বেলেগ এটা মাৰ্বল মাৰি লগালে মানে এই যদি কেনেবাকৈ লাগে নহয় সেইজনে পাব আৰু লগাব নোৱাৰিলে নাপায় আৰু তেনেকৈয়ে বহুত খেলিলোঁ সৰুতে ইমানেই আৰু